হেল্ল' দাদা চেফ্ৰ'নত লাগিছেনে হয় দাদা মোৰ অৰ্ডাৰকেইটামান আছিলে আপোনাৰ ৰুমালি ৰুটি চাৰিখন চিকেন কাঢ়াই এটা বাটাৰ নান এটা হয় দাদা দি যা আপোনাৰ চিকেনত অলপ মছলা কমাই দিব আৰু আপোনাৰ ডিজাৰ্টত ৰছমলাই পাঁচটা লাগিছিলে

আপুনিটো জানেই অলপ মছলা পাতি অলপ আমাৰ মানুহৰ ঘৰৰ মানুহৰ আপোনাৰ মছলা পাতি খালে অলপ শৰীৰৰ কাৰণেও ভাল নহয় তো মছলা পাতি অলপ কমাই দিব আৰু আপোনাৰ ডিজাৰ্টত ডিজাৰ্টত আপোনাৰ চেনীটো অলপ কমাই দিব